অঁ হেল্লো হেল্লো

অঁ অঁ মই অঁ তিনিচুকীয়াৰ পৰা ক'লোঁ হয় হয় তিনিচুকীয়াৰ কচুজান

অঁ হেৰি কথা এটা কাৰণে ফোন মাৰিছিলোঁ আকৌ অঁ অঁ মোৰ নামটো চন্দন শইকীয়া অঁ তিনিচুকীয়া কচুজানৰ পৰা ক'লোঁ তাৰপিছত মোৰ মানে এই ৰাইডৰ কাৰণে হেৰি এখন লাগিছিলে বাইক এখন ভাড়াত লাগিছিলে

অঁ আছে নহয় আপোনালোকৰ দিয়ে ছাগৈ অঁ এই নাই এই লগৰজনৰ পৰা গম পালোঁ অঁ তাকে দিয় নহয় আপুনি ছাগৈ অঁ অঁ

এনেই কি কি আছে বাৰু আপোনাৰ লগত

ড্ৰাইভৰো যায় ছাগৈ লগত

অঁ অঁ আজিয়ে যাব আছিলে এতিয়া ওৱান থাৰ্টি এইট হৈছে এই ধৰি লওক দুটামান বজাত আৰু

অঁ অঁ দুটামান বজাত যাম

অঁ

কিবা ডকুমেণ্টছ লাগিব নেকি নেলাগে নহয় ইমানটোতো জানেই

বাকী হেৰি পইচা পাতি অঁ অঁ অঁ ড্ৰাইভাৰৰ লগত মিলাব লাগিব

ঠিক আছে বাৰু নহ'লে অঁ দুটা বজাত যাম

অঁ অঁ দুটা বজাত পাই যাম ঠিক আছে হ'ব অঁ দাদা

অঁ মই কৈছিলোঁ মই ফোন কৰিছিলোঁ অঁ অঁ অঁ ৰেডী কৰিছে নহয় অঁ এই যাবলৈ লাগে আৰু দেৰিয়ে হৈছে অ'

ব'লক দেৰিয়ে হৈছে অঁ অঁ দাদা হেৰি আপোনোৰ নামটো অঁ অঁ এই নাই কাম এটা আছিলে আৰু

টাইম নেলাগে ছাগৈ বেছি হ'ব অলপ খৰকৈ চলাওক আৰু অঁ এইয়া পালোঁহি আৰু অঁ এই এই কিনাৰতে ৰখাই দিব অঁ ঠিক আছে অঁ অঁ বাৰু অঁ অঁ নামিছোঁ দেই হেৰি নহয় মানে ফোন মাৰোঁতে কথা পাতোঁতে ক'লে কি পইচাটো মানে আপোনাৰ লগতে মিলাব কৈছিলে আৰু কিমান হ'ব বাৰু মোৰ কিমান হৈছে অঁ অঁ অঁ কিমান হ'ল

অ' চাৰিশ সত্তৰ অঁ অঁ হেৰি নহয় মোৰ লগত অনলাইন নাই আকৌ কেছ লয় ছাগৈ অঁ অঁ কেছ হ'ব তাকে অনলাইন নাই কেছে আনিছোঁ মানে এইখন লওক পাঁচশ টকা আৰু খুচুৰা আছে নহয় আপোনাৰ তাত মোৰ লগত খুচুৰা নাই মানে পাঁচশ টকাই আছে অঁ আছে দিব পাৰিব ছাগৈ এইখন লওক অঁ অঁ কিমান পাম ত্ৰিছ টকা ঠিক আছে

খুচুৰা থাকিব লাগে আকৌ হাতত বৰ প্ৰব্লেম দিয়ে

অঁ ঠিক আছে মই যাব নহ'লে অঁ অঁ অঁ অঁ ঠিক আছে যাব নহ'লে দেই ময়ো যাওঁ দেৰিয়ে হৈছে মানে ঠিক আছে আকৌ লগ পাম কেতিয়াবা হ'ব হ'ব হ'ব দিয়ক ঠিক আছে